মই এইবোৰ গৰু ছাগলী হাঁহ পাৰ চব পুহিছোঁ কিমান ভাল লাগে আকৌ গৰু পুহিছোঁ ঘৰালি এটা লাগে ঘৰালিটো বনাইছোঁ আৰু গৰু এৰাল দিবগে লাগে গৰুজনী আকৌ পুহি পেলাই যদি গৰুজনীয়ে পোৱালি দিয়ে গাখীৰকণো নিজেও খালোঁ কাৰোবাকো এপোৱা বেচিব পাৰি ঘৰখন চলিব পাৰি আৰু গোবৰকণো দৰকাৰ গোবৰকণ আকৌ শাক পাচলি গছ চছত চিলে কিমান হেৰি হয় গৰুটো হ'লেতো বহুত ভাল চবতকৈ গৰুৱে ওপৰ গৰুটোতো একো হেৰিয়াতে নহয় আৰু বেয়া বস্তু নহয় গোবৰকণো অনচাৰি নষ্ট নহয় গোবৰকণো দৰকাৰ আৰু ছাগলী পুহিছোঁ ছাগলী মতা ছাগলী হ'লে বেচি পেলাই ঘৰখন চলাব পাৰিছোঁ মাইকী হ'লে আকৌ কাৰোবাক আধিলৈও দিছোঁ নিজেও বেচিছোঁ পোৱালি হৈছে পোৱালি হ'লে বেচি পেলাই ঘৰখনৰ উপাৰ্জন এটা হয় আৰু কুকুৰা কি কুকুৰা এইটো হাঁহ হাঁহ পুহিলেতো পুখুৰী এটা লাগে পুখুৰীটো ওচৰতে আছে পুখুৰী পুখুৰীটো মেটেকা চেটেকা গুচাই মেলি চফা কৰি পেলাই হাঁহকেইটা তাত মেলিলে হাঁহে হেৰি দিলে কণী দিলে তাৰ দুটা ল'ৰা ছোৱালীয়েও খালে দুটামান বেচিবও পাৰিলে দুটামান হেৰি আগলৈ পোৱালি হ'বলৈও থ'ব পাৰিলে কিমান উপাৰ্জন সেইবোৰ উপাৰ্জন কৰিব লাগে মানুহে কৰি পেলাই খাব লাগে মোৰ এতিয়া চব আছে পাৰ আছে পাৰ বাঁহ সাজি দিব লাগে বেৰত ওলোমাই থ'ব লাগে তাতে গধূলি সোমাবহি আকৌ ৰাতিপুৱা বাঁহৰ হেৰি জপনাখন খুলি দিব লাগে পাৰ নিজে ওলাই যাব চৰিব একো পাৰটো কষ্ট নাই আকৌ গধূলি তেনেকৈ সোমাবহি জপনাখন খুলি দিব লাগে সোমাবহি আকৌ মাৰি থব লাগে ছাগলীও তেনেকৈয়ে খৰালি হ'লে মেলি দিব লাগে বাৰিষা ঘৰতে গছ পাত চাত কাটি খুৱাব লাগে আৰু গৰু তেনেকৈ বাৰিষা হ'লে ঘৰত ঘাঁহ দিব লাগে প্ৰতিপাল কৰিবলৈ কষ্ট আছে বাৰু কষ্ট কৰিলেহে হ'ব গৰু তেনেকৈ ঘৰতে হেৰি ঘাঁহ চাহ দিব লাগে খৰালি হ'লে এৰাল দিবগৈ লাগে বা জাকত দিব লাগে জাক পাতে মানুহে পাল পাতে পালত দিবগৈ লাগে পাল ৰখিব লাগে তেনেকৈ উপাৰ্জন হয় হাঁহ হেৰি এই কুকুৰাও সেই তেনেকৈ বাঁহ সাজি দিব লাগে গঁৰাল ৰাতিপুৱা মেলি দিব লাগে চৰি থাকিব গধূলি আকৌ বাঁহত সোমাব জপনাখন মাৰি দিব লাগে তেনেকৈয়ে চলিব লাগে মানুহে সেইদৰে কৰি মেলি পেলাই মানুহে ঘৰখন পোহপাল দিব লাগে অকল লোকলৈকে আশা কৰি থাকিব নালাগে নিজেও উপাৰ্জন কৰি খাব লাগে তেতিয়াহে ঘৰখনো উন্নতি হয় সেইখিনিকে কৰি পেলাই আছোঁ আৰু